মোৰ প্ৰিয় টিভি অনুষ্ঠান আছে সেইটো হ'ল ৰং চেনেলৰ উপাসনা অনুষ্ঠান এই অনুষ্ঠানটোত হৰি নামৰ সাধাৰণতে মহিলাসকলৰ হৰি নামৰ যি প্ৰতিভা সেই প্ৰতিভাখিনি বিকাশ হোৱা দেখা যায় আৰু এই চেনেলটোত যিখিনি হৰি নাম শুনিবলৈ পোৱা যায় সেই হৰিনামে পুৱাই গোটেই ঘৰটো আনন্দমুখৰ কৰি তোলে সেয়ে মই সদায় পুৱা এই অনুষ্ঠানটো চাওঁ আৰু চাই খুবেই ভাল পাওঁ লগতে আমি কিছু উপকৃতও হ'ব পাৰিছোঁ